আমি পালন কৰা অনুষ্ঠান হৈছে বিহু আৰু বিহু প্ৰথমতে জানুৱাৰী মাহত ইংৰাজী জানুৱাৰী মাহ আৰু অসমীয়া মাঘ মাহত মাঘ বিহু উদযাপন কৰা হয় আৰু প্ৰথম মাঘৰ প্ৰথমতেই এই বিহুটো উদযাপন কৰা হয় আৰু এই বিহুত যিহেতু সকলোৱে আঘোণৰ পথাৰৰ পৰা ধান আনি সকলোৰে ভঁৰাল চহকী হৈ থাকে সেইটো এটা পৰম্পৰা আৰু সেইবাবে সেই চহকী হোৱাৰ বাবে ভোজ ভাত খায় সকলোৱে আনন্দ কৰে উৰুকাৰ নিশা বিহুৰ আগদিনাখন উৰুকা আৰু সেই উৰুকাৰ নিশা সকলোৱে মাছ মাংস বা বিভিন্ন খাদ্যম্ভাৰেৰে সকলো লোক লগ হৈ ওচৰে পাজৰে সকলো মানুহ লগ হৈ বা পৰিয়ালৰ বিভিন্ন লোক লগ হৈ একেলগে ভোজ ভাত খায় আৰু পিছদিনাখন পুৱা সূৰ্য ওলাওতেই লগে লগে সূৰ্য ওলোৱাৰ পূৰ্বেই আচলতে খুব কাহিলী পুৱাতে মেজিত জুই দি মেজি জ্বলায় আৰু পু প্ৰথমতে জুই জ্বলোৱাৰ পূৰ্বে তামোল পাণ দি এক মাননী আগবঢ়োৱা হয় আৰু কড়াই সেই জুইত যি বৰা চাউলৰ পৰা তৈয়াৰ কৰা কড়াই ছটিওৱা হয় আৰু তেনেকৈ সেৱা কৰি জুইক সেৱা কৰা হয় আৰু এইদৰে মাঘ বিহু উদযাপন কৰা হয় তাৰপিছত প্ৰত্যেকেই ইঘৰে সিঘৰ ঘৰলৈ যোৱা পিঠা পনা খোৱা পোৱা সুৰুম কোমল চাউল চিৰা দৈ গুড় ইত্যাদিৰে জলপান খোৱা ইত্যাদি ৰে এই অনু এই যি মাঘ বিহু পালন কৰা হয় আৰু ব'হাগ মাহত ব'হাগ মাহত ব'হাগ বিহু উদযাপন কৰা হয় ইয়াক ৰঙালী বিহু বুলি কোৱা হয় আৰু ই এক ৰঙৰ উৎসৱ আৰু ব'হাগ বিহু প্ৰথম প্ৰথম দিনাখন গৰু বিহু আৰু পিছৰ দিনাখন মাঘ বিহু তেনেকৈ সাত বিহু উদযাপন কৰা হয় আৰু এই বিহুত গৰু বিহুৰ দিনাখন গিহ পৰি যি গৰু থাকে ঘৰত যি যিহেতুকে সেই ভিত্তিক এক সমাজ অসমৰ আৰু সেইবাবে গৰু যথেষ্ট পূজনীয় সেইবাবে প্ৰথম বিহুৰ যি গৰু বিহুৰ দিনাখন গৰু নোৱাই ধোৱাই মাহ হালধিৰে নোৱাই ধোৱাই লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এইদৰে লাও বেঙেনা ছটিয়াই গৰুক শ্ৰদ্ধা ভক্তি কৰা হয় আৰু গধূলি সময়ত জাক দি নতুন পঘাৰে গৰুক বছৰটোলৈ নতুন এক পঘাৰে বান্ধা হয় পৰৱৰ্তী দিনটো হৈছে মানুহ বিহু আৰু সেইদিনাখন জ্যেষ্ঠজনে সৰু গৰাকীক কনিষ্ঠজনক মৰম আদৰ আৰু সেৱা আশীৰ্বাদ দিয়ে আৰু বৰজনৰ পৰা কনিষ্ঠজনে আশীৰ্বাদ লয় আৰু পৰস্পৰে পৰস্পৰক উপহাৰ যচা প্ৰক্ৰিয়া হয় আৰু গধূলি গৰু বিহুৰ গধূলিৰ পৰাই আচলতে পৰি যিখিনি ঠাইখনৰ যিখিনি মানুহ যিখিনি ডেকা জীয়ৰী সকলো মিলি ঘৰে ঘৰে হুঁচৰি গাই এই বিহু উদযাপন কৰে আৰু আজিকালি এই বিহুটোত বিভিন্ন ধৰণৰ ৰংগমঞ্চত এই উদযাপন কৰা দেখা যায় আৰু আমি তেনেকৈয়ে এই উৎসৱৰ দিনটোত বিভিন্ন পিপ বহুতৰ আটাইৰে ঘৰে ঘৰে গৈ গৈ আজিকালি এতিয়া নোহোৱা হৈ গৈছে কিছু সংখ্যক তথাপিও আমি সেই হুঁচৰিৰ যিটো যি পৰম্পৰা সেইটো ধৰি ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ আৰু যিটো কাতি বিহু ই কাতি বিহু কাতি মাহত পালন কৰা হয় আৰু তুলসীৰ তলত তুলসী ধেপি তৈয়াৰ কৰি তুলসী জুপি ৰোৱা হয় আৰু যিহেতু কাতি বিহুক কঙালি বিহু বুলি কোৱা হয় আৰু সেই সময়চোৱাত যাতে বিভিন্ন ধৰণৰ কীট পতংগই আচলতে খেতিপথাৰসমূহ আক্ৰমণ কৰে তাৰ ফলত চাকি বন্তি জ্বলাই সেই কীট পতংগসমূহ আঁতৰ কৰাৰ প্ৰচেষ্টা কৰা হয় বুলিয়ে পৰম্পৰাগতভাৱে চলি আহিছে তুলসীৰ তলত সেই কিদিনাখন চাকি জ্বলায় সকলোৱে নাম প্ৰসংগ কৰি এই বিহুটি পালন কৰা হয় এই বিহুটিত যথেষ্ট ৰঙালী বিহু বা ভোগালী বিহুৰ দৰে হৈ চৈ নহয় এই বিহুটিত খুব অনুষ্ঠুপীয়াকৈ এই বিহুটি অনুচ অনুষ্ঠিত কৰা হয় আৰু এইদৰে আমি পালন কৰোঁ এই তিনিটা বিহু